হেৰি কি বুলি কয় আপুনি বোলে মাংসৰ বিজনেছ কৰে মাংসৰ দোকানৰ দাম কেনেকৈ কেইখিনিমান দাম হ'ব মাংসৰ দাম ব ব্ৰইলাৰো লাগছিল আৰু পঠাও লাগছিল আৰু পঠাৰ অঁ অঁ লাগিছিল অলপ অঁ হ'ব হেৰি কি বুলি কয় অলপ দাম কমাব নোৰিৱানে

অঁ হেৰি কি বুলি কয় গাঁৱৰে মানুহ অলপ কমাই দিব অঁ অঁ অঁ সোনকালে পঠাই দিব অঁ অঁ সোনকালে